অতীতক বাদ দি যিদৰে বৰ্তমান গঢ় ল'ব নোৱাৰে ঠিক তেনেদৰে গাঁও অঞ্চলক বাদ দি কেতিয়াও চহৰৰ সৃষ্টি হ'ব নোৱাৰে চহৰৰ সৃষ্টিৰ মূলতে হ'ল গাঁও অঞ্চল নগৰীয়া জীৱনৰ এই হাই উৰুমিৰ প্ৰধান উৎস গাঁও গাঁও হৈছে জন্মভূমি শৈক্ষিক তথা আৰ্থিক দিশত দুৰ্বল হ'লেও মনৰ ফালৰ পৰা কিন্তু গাঁও সদায় চহকী নিভাঁজ মৰম সপোন হেঁপাহ সকলো জন্ম লয় গাঁও অঞ্চলত গাঁও অঞ্চলতে জন্ম গ্ৰহণ কৰিছোঁ ককা আইতা দেউতা খুৰা খুৰীৰ মৰম চেনেহেৰে ডাঙৰ হোৱা ল'ৰা ছোৱালীয়ে গাঁও অঞ্চলৰ সেই নিভাঁজ মৰমবোৰৰ কথা বুজি পায় যিটো বৰ্তমান সময়ত চহৰ অঞ্চলত পোৱা নাযায় গাঁও অঞ্চলত উভতি যাবলৈ মন যায় য'ত কোনো ধৰণৰ ইণ্টাৰনেট বা অন্যান্য ভিডিঅ' গেম ধৰণৰ তেনেকুৱা খেলৰ পৰিৱৰ্তে যি নিভাঁজ খেল প্ৰকৃতিৰ মাদকতাৰ মাজত উমলি ফুৰা সৌন্দৰ্য্য এই সকলোবোৰৰ মাজত গাঁৱৰ এক সুকীয়া মাদকতা আছে গতিকে নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰা স্বত্বেও গাঁও অঞ্চল সদায় প্ৰিয় আৰু প্ৰিয় হৈ থাকিব